বিহু বিহু অসমৰ জাতীয় উৎসৱ আমি অসমীয়াসকলে বিহুক অতিকৈ পালন কৰোঁ অসমৰ সামাজিক গাঁথনিৰ দৰে বিহু উৎসৱত মংগোলীয় আৰু আৰ্য সংস্কৃতিত সংমিশ্ৰণ আছে বিহুৰ বিৱৰ্তনৰ মাজেৰে অসমীয়া সংস্কৃতিত উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে মানুহে কৃষিক মূল জীৱিকা কৰি ল'বৰে ল'বৰে পৰা শিকাৰে পৰা খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল সেয়ে সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ'ল বিহু আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ অসমত কৃষিৰ প্ৰক্ৰিয়া পুনতে অষ্ট্ৰো এছিয়াটিক আৰু তিব্বতীয় বৰ্মীয় মংগোলীয়সকলে আৰম্ভ কৰিছিল গতিকে বিহুক পোনতে এটা নৃত্য নাটিক গোষ্ঠী গোষ্ঠীৰে সৃষ্টি হৈছিল বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোককথা প্ৰচলিত আছে সেই লোককথাৰ অনুসৰি বৰদৈচিলাক এই ভূমিৰ দেৱতাৰ জীয়ৰী আছিল আৰু কোনোবা সুদূৰ দেশলৈ বিয়া হৈ গৈছিল প্ৰত্যেক বছৰে বসন্ত ঋতুত এই বৰদৈচিলা মাকৰ ঘৰলৈ আহে আৰু ধুমুহাৰ সৃষ্টি কৰে সেই দিনটোতে বিহুৰ আৰম্ভণি হয় বুলি আমি সকলোৱে বিশ্বাস কৰি আহিছোঁ বৰদৈচিলা ঘূৰি যোৱা দিনা বিহু সামৰি পৰা বুলি আমি অতীজৰ পৰা শিকি আহিছোঁ বা জানি আহিছোঁ উল্লেখযোগ্য যে বৰদৈচিলা শব্দটি প্ৰকৃততে বড়োমূলীয় শব্দ বৰদৈচিখলাৰ পৰা অহা হয় যাৰ অৰ্থ হৈছে বায়ু বৰদৈচিলা নামৰ এটি নৃত্য কৰা দেখা যায় ইয়াৰ পৰা বিহু এটি বড়োমূলীয় উৎসৱ বুলি অনুমান কৰা হয় আগৰ দিনত চ'ত মাহত মানুহে ৰাতি বিহু উদযাপন কৰিছিল এই বিহুক গাঁৱৰ পথাৰত চাকি জ্বলাই বা দেউৰী পূজাৰী ঘৰৰ চোতালত নাচি উদযাপন কৰা হৈছিল চ'তৰ বিহুৰ অন্তৰত বহাগৰ প্ৰথম বুধবাৰৰ দিনা থান ঘৰত পূজা আৰম্ভ কৰা হৈছিল পুৱাৰ ভাগত গৰুক গা ধোৱাই গৰু বিহু পালন কৰা হৈছে যিটো নিয়ম আজিও পৰ্যন্ত চলি আহিছেই এই প্ৰথা বড়োসকলৰ বৈশাগু উৎসৱত পালন কৰা হয় বিহু আমাৰ সকলোৰে প্ৰাণৰ উৎসৱ বিহু আমি সকলোৱে পালন কৰোঁ বিহুৰ উৎপত্তি প্ৰাচীন কালৰ বিছুৰ পৰা হৈছিল বুলি জনা যায় বৰ্তমানৰ বিহুৰ সৃষ্টি হৈছিল উজনী অসমত হলি হলিৰাম ঢে ঢেকিয়াল ফুকনে লিখিছে বিহু কামৰূপে নাই সৌমাৰেই অধিক বিহু আমি সকলোৱে বলিয়া বহাগ বিহুত ডেকা গাভৰুৱে হুঁচৰি নাচে অসমৰ বিহু ঘাইকৈ তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহু ৰঙালী বিহু বুলি কোৱা হয় মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় আৰু কাতি বিহুক আমি কঙালী বিহু বুলি কোৱা হয় বহাগ বিহুত আমি সকলোৱে প্ৰথম দিনাই গৰুৰ বিহু হিচাপে পালন কৰোঁ গৰুক আমি গা ধোৱাওঁ মালা পিন্ধাওঁ বিহুৱান দিওঁ দ্বিতীয় দিনাখন আমি মানুহৰ বিহু পালন কৰোঁ সৰুৱে ডাঙৰক সন্মান কৰে বিহুৱান দিয়ে আৰু এই বিহুত ডেকা গাভৰুৱে মিলি হুঁচৰি গায় মাঘৰ বিহুত আমি সকলোৱে ভোগ কৰোঁ সকলোৱে মিলি ভোজভাত খাওঁ আৰু কাতি বিহুত তুলসীৰ তলত চাকি বন্তি দি আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ সেই বিহুটোত মানুহৰ ঘৰ দুৱাৰ ভঁৰালবিলাক খালী হয় কিয়নো সেইখিনি সময়ত খেতি চপোৱাৰ সময় আৰু ভোগালী বিহুত আমি ভোগ কাৰণ সেইটো বিহুত ধানবিলাক কাটি ভঁৰালবিলাক ভ ভঁলাৰবিলাক ভৰ্তি হৈ থাকে